অঁ হয় দিয়ক কওকচোন অঁ আৰম্ভ হৈছেহে বাহিৰত বজাৰবিলাক ভাল নালাগে দিয়ক ডক্তৰক দেখাইছোঁ

অঁ এতিয়া হয় নেকি ৰবা মই একবাৰ ডক্তৰক সুধিব লাগিব কথাটো অঁ অঁ নহয় সেইটো পইচাটো হ'ব পইচাটো ইতালৈ কথাটো নাহে বস্তুটো হৈছে কি ডক্তৰক দেখোৱাৰ পিছত এটা বিশ্বাস এটা জন্মেতো ডক্তৰৰ প্ৰতি হয় নে নহয় ইতা আপ্নিহে কৈছে আপ্নাৰ কথাটো বিশ্বাস আছেই কিন্তু ডক্টৰক নোসোধাকে বেলেগ মেডিচিন ইউজ কৰ্বা অলপ ভয় লাগে দে আচ্ছা আচ্ছা আপ্নাৰ দামটো আপ্নাৰ কিমানমান মানে চাৰি হেজাৰমান পৰিব আপ্নাৰ বাহিৰা প্ৰডক্ট হলি এম আৰ পিতকৈ টেন পাৰচেণ্ট ডিস্কাউণ্ট দিব আচ্ছা অঁ আচ্ছা আচ্ছা আচ্ছা কোম্পানীটোৰ নামটো কিনো মই মই সুধিলে ক'ব পাৰিব লাগব না হয় নেকি আপ্নি আহিব লম কিন্তু আপ্নি আজি নহ'লি কালি আহক অঁ আ অঁ অঁ অঁ অঁ থাকিম থাকিম থাকিম অঁ অঁ আচ্ছা আচ্ছা আচ্ছা দিয়ক ঠিক আছে হ'ব দিয়ক